প্ৰত্যেকজন লোকৰে বা প্ৰত্যেকজন ব্যক্তিৰে কিছুমান ভাল লগা বস্তু থাকে যিয়ে তেওঁক সুখী কৰি তুলিব পাৰে কিছুমানে হয়তো নদীৰ পাৰত ফুৰি প্ৰাকৃতিক পৰিৱেশ উপভোগ কৰি অঁ সুখী হ'ব পাৰে তেনেদৰে ময়ো গান শুনি সুখ অনুভৱ কৰোঁ গান হৈছে মোৰ হৃদয়ৰ এক অংগ গানে মোক মনটো উৎফুল্লিত কৰি তোলে অঁ অৰ্থপূৰ্ণ গানবোৰে মোৰ মনত হেন্দোলনিৰ সৃষ্টি কৰে অঁ বিভিন্ন ধৰণৰ গীতিকাৰ ভূপেন হাজৰিকা জুবিন গাৰ্গ নিৰ্মল প্লভা নিৰ্মল প্ৰভা বৰদলৈ অঁ আদি গীতিকাৰৰ গান গীতে মোক বিশেষকৈ উৎফুল্লিত কৰে তেওঁলোকৰ গীত শুনি মই যেন এক আমোদ পাব পাৰোঁ মন মন বেয়া লগা সময়বোৰতো তেওঁলোকৰ গীত শুনি মই মনটো ভাল লগাব পাৰোঁ অঁ প্ৰত্যেকজন ব্যক্তিয়ে নিজৰ নিজৰ পচন্দৰ বস্তু বা নিজে ভালপোৱা বস্তু উপভোগ কৰি নিজৰ মনটো সুখী কৰিব পাৰে ময়ো গান গায় গান শুনি নিজকে সুখী কৰি তুলিব পাৰোঁ নিজকে ব্যস্ত কৰি ৰাখিব পাৰোঁ গানে এক বিশেষ অনুভূতি প্ৰদান কৰে গানে হৈছে মোৰ জীৱনৰ সৰ্বশ্ৰ

এনেবোৰ গান ভাল লাগে যিবোৰ গানে এক বিশেষ বাৰ্তা প্ৰেৰণ কৰে ব্যক্তিৰ জীৱনৰ লগত জড়িত অঁ ব্যক্তিক

পৰামৰ্শ দি যাব পৰা ব্যক্তিৰ জীৱনক উৎফুল্লিত কৰি তুলিব পৰা অঁ ব্যক্তিৰ জীৱনক আগুৱাই লৈ যাব পৰা এই গীতসমূহ ভাল লাগে ভূপেন হাজৰিকাৰ নিৰ্মল প্ৰভা বৰদলৈ এই গীতসমূহ জয়ন্ত হাজৰিকাৰ এই গীতসমূহে মানুহক এক বিশেষ দিশলৈ লৈ যাব পাৰে এক বিশেষ ৰূপ দিব পাৰে দুখ লগা অলস মুহূৰ্তবোৰকো এই গীতসমূহে সুখলৈ ৰূপান্তৰ কৰি তুলিব পাৰে এই গীতসমূহে মানুহক লৈ যাব পাৰে এক বিশেষ ঠাইলৈ অঁ সেয়েহে মই তেনেবোৰ গীত ভাল পাওঁ যিবোৰ গীতে মানুহৰ মাজলৈ কঢ়িয়াই আনে সমাজৰ মাজলৈ কঢ়িয়াই আনে এক বিশেষ বাৰ্তা অঁ বিশেষকৈ ভূপেন হাজৰিকাৰ গানবোৰ মোৰ বৰ ভাল লাগে জয়ন্ত হাজৰিকা ভূপেন হাজৰিকাৰ গীতসমূহ শুনি মই উৎফুল্লিত হ'ব পাৰোঁ বৰ্তমানে অঁ বিভিন্ন ধৰণৰ গায়ক ওলাইছে বিভিন্ন ধৰণৰ গায়কে বিভিন্ন ধৰণৰ গীত ৰচনা কৰিছে সেইবোৰো মোৰ বেয়া নালাগে অঁ সকলো গায়কৰে গানবোৰ বৰ সুন্দৰ কিন্তু তথাপিও অঁ ভূপেন হাজৰিকাৰ জয়ন্ত হাজৰিকাৰ গীতবোৰে এক বিশেষ বাৰ্তা প্ৰেৰণ কৰিব পাৰে যিবোৰ বাৰ্তা হয়তো বৰ্তমানৰ গায়কসকলে বা বৰ্তমানৰ গীতসমূহে প্ৰেৰণ কৰিব নোৱাৰে বৰ্তমান বিভিন্ন ধৰণৰ ডি জেযুক্ত বিভিন্ন ধৰণৰ অঁ সুৰৰ গীত ওলাইছে কিন্তু সকলো গীতে মানুহৰ মনক সুখ মনত সুখ প্ৰদান কৰিব নোৱাৰে এইবোৰ গীত হয়তো মানুহৰ জীৱনৰ লগত বা মানুহৰ মনৰ লগত জড়িত কৰিব পৰাকৈ গীতিকাৰসকলে অঁ লিখিব পৰা নাই বা সুৰ দিব পৰা নাই যিটো ভূপেন হাজৰিকা জয়ন্ত হাজৰিকা নিৰ্মলপ্ৰভা বৰদলৈ আদি গীতিকাৰসকলে স্পষ্ট ৰূপত প্ৰদান কৰিছে সেয়েহে মোৰ সেইবোৰ গীত ভাল লাগে যিবোৰ গীতে মানুহক এখন ধুনীয়া জগতলৈ আগুৱাই নিব পাৰে সেয়েহে মই অঁ গীত ভাল পাওঁ গীত গাই ভাল পাওঁ গীত শুনি ভাল পাওঁ অঁ গীতেই মোক সুখী কৰি তো কৰি তোলে